যেনেকৈ জিঅ' চিম ইঅ জিঅ' নেটৱৰ্ক ব্যৱহাৰ কৰি ভাল ফল পাইছিলোঁ তেনেকৈ জিঅ' নেটৱৰ্ক ব্যৱহাৰ কৰি কিছুমান বেয়া ফলো পাইছোঁ নোপোৱা নহয় কাৰণ এটা ভাল থাকিলে এটাটো বেয়া থাকিবই নিগেটিভটোৱে এইটোৱে হ'ল যে কেতিয়াবা ডাটাটোৱে বহুত নেটৱৰ্কে বহুতেই প্ৰব্লেম দিয়ে এটা নিৰ্দিষ্ট জেগাত ৰখাইহে সেই ডাটাটো পোৱা যায় বা নেটৱৰ্ক পোৱা যায় কিন্তু প্ৰায় ঠাইতে পোৱা নাযায় সেই সেইটো মই বেয়া বুলি ক'ম কাৰণ সকলো ঠাইতে যদি উপলব্ধ থাকে তেতিয়া সকলো ৰাইজৰে হয়তো উপকৃত হ'ব পাৰে কিন্তু কিছু কিছু ঠাইত নেটৱৰ্কৰ বহুতো প্ৰব্লেম অসুবিধা হোৱাৰ বাবে বহুত মানুহৰ প্ৰব্লেম হয় কিছুমান খৰখেদাকৈ দিব লগা বাতৰিও দিব অ দিয়াত পলম হৈ উঠে সেয়ে জিঅ' নেটৱৰ্ক ব্যৱহাৰ কৰা কিছুমান বেয়া ফলো আছে একেবাৰে বেয়া বুলি নকওঁ কাৰণ ইয়াৰ পৰা বহুতো ভাল ফল পাইছোঁ যিহেতুকে মই ব্য ব্যৱহাৰ কৰিয়ে আছোঁ কেতিয়াবা নেটৱৰ্কে অকণমান অসুবিধা কৰে কিন্তু সদায় নকৰে কেতিয়াবাহে সেই যি নেটৱৰ্ক সকলোতে হাই স্পীড ডাটা বুলি মই ক'ম আৰু সকলোকে ব্যৱহাৰ কৰিবলৈ দিম কিন্তু হয়তো কিছু ক্ষে ঠাইত আপোনালোকে অসুবিধাও পাব পাৰে নোপোৱা নহয় জিঅ' নেটৱৰ্কে কেতিয়াবা কোনোবা এদিন বহুত অসুবিধা কৰে সেইটোৱেই নিগেটিভ পইণ্ট বাকী সকলো ঠিকে আছে